অঁ গাড়ীখন কেতিয়ালৈ লাগিছিলে বাৰু অঁ কাইলৈ ক'ত যাব বাৰু আপুনি গুৱাহাটী ভাৰাটো ইয়াৰ পৰা আমি প্ৰায় দহ হাজাৰ টকামান ল'ব লওঁ আমি এচি থাকিলেটো ভাৰা আমি অলপ বেছিয়ে লওঁ এচি দিলে ঠিক আছে আমি আপোনাৰ চাই চিতি কিবা এটা ল'ম আৰু তথাপিও

ঠিক আছে আপুনি কাইলৈ কিমান সময়ত আপোনাক লাগিব ঠিক আছে মই আপুনি সাজু কৰি ৰাখিব সকলো বস্তু পাতি বাহানিবিলাক মই হয় ঠিক আছে বাৰু আমি তেতিয়া মই এঘাৰ বজাত আপোনাৰ ঘৰত

পেট্ৰল গাড়ী মোৰ ঠিক আছে বাৰু কাইলৈ তেতিয়া আমি এঘাৰ বজাত আপোনাৰ ঘৰ পাই আৰু গৈ পাই যামগৈ মই ঠিক আছে মই কিবা এটা চাই দিম বাৰু কিবা এটা চাই দিম বাৰু কনচিডাৰ কৰি দিম আপোনাক ঠিক হ'ব ঠিক আছে বাৰু দিয়ক হ'ব দিয়ক